মই ৰন্ধা আৰম্ভ কৰাৰ আগত কি কি বস্তু উৎপাদন কৰোঁ যদি মই ক'বলৈ যাওঁ তেনেহ'লে মই প্ৰথমতে ৰান্ধিম কি সেইটো তাৰ ওপৰত কথা হ'ব যদি মই যদি ৰান্ধো আপোনাৰ মই যদি ৰান্ধো আপোনাৰ দাইল তেনেহ'লে দাইলৰ কাৰণে প্ৰথমতে দাইলখিনি মই তিয়াই থ'ব লাগিব ধুই মেলি মই তিয়াই থ'ম দালি দাইলখিনি তাৰপিছত দাইলখিনি তিয়াই থোৱাৰ পিছত মই দাইলত দাইলখন উতলিব দিম উতলাৰ পিছত আমি দাইলখিনি মই কি কৰিম দাইলৰ কাৰণে যি যি মছলা তেল মানে যোনটো লাগিব সেইটোৰ কাৰণে মই লাগিব দাইলখিনি মোৰ কাৰণে লাগিব কি প্ৰথমতে আপোনাৰ পিয়াঁজ পিয়াঁজখিনি মই কাটিব লাগিব কাটি পেলাই আপোনাৰ পিয়াঁজখিনি সৰু সৰুকৈ কাটিব লাগিব আৰু দাইলত কিছুমানে বিলাহী দিয়ে বিলাহীখিনি কাটিব লাগিব দাইলত কিছুমানে আপোনাৰ আলু দিয়ে আলুখিনি গুচাব লাগিব গতিকে দাইলৰ কাৰণে সেইখিনিয়ে কৰিব লাগিব আৰু বহুত কিবা কানি দিয়ে যদি জুইত বহুত জুই দি কিবা কানি দিবলৈ হয় তেনেহ'লে দাইলখিনি মই চাব লাগিব যে মই দাইল দাইলত কি কি দিম মানে যদি মই দাইলত যদি মই যদি আলু দিওঁ আলুখিনি গুচাব লাগিব দাইলত কিছুমানে নহৰুও দিয়ে নহৰুটো গুচাব লাগিব আৰু দাইল দাইলত কিছুমানে পিয়াঁজ দিয়ে চম্ভাৰৰ কাৰণে দিয়ে কিছুমানে গোটাকৈও দিয়ে পিয়াঁজৰ বাকলি গুচাব লাগিব গতিকে দাইলৰ কাৰণে এইখিনি আৰু মই যদি শাক পাচলিৰ বিষয়ে কওঁ বা মই যদি চব্জিৰ বিষয়ে কওঁ তেনেহ'লে চব্জিৰ কাৰণে মই যিবিলাক চব্জি বনাম ধৰি লওক মই আজি আলু ভাজি বিন ভাজি বনাওঁ তেনেহ'লে আলুটো গুচাব লাগিব আলুখিনি গুচোৱাৰ আগে আগে সৰু সৰুকৈ কাটিব লাগিব তাৰপিছত বিনখিনি সৰুকৈ কাটিব লাগিব তেনেকৈ মোৰ চব্জিখিনি বনাব লাগিব গতিকে চব্জি বনাওঁ ভাজি বনাওঁ চব্জি বনাওঁ যিয়ে বনাওঁ তেনেহ'লে মই যি যি বনাম ধৰি লওক মই আজি ভাজি বনালোঁ ভাজিৰ কাৰণে আপোনাৰ গোটেই ভাজি যিমান আছে মই ধৰি লওক আজি আলু ভাজি বনাম আলু ভাজিৰ কাৰণে আলুখিনি গুচাব লাগিব আলুৰ বাকলি গুচাব লাগিব আলুত লাগিব আপোনাৰ হালধি হালধি পিয়াজ নিমখ এইবিলাক সব মই ৰখাই থ'ব গোটাই থ'ব লাগিব গতিকে তাৰপিছত আৰু মই যদি চব্জি বনাওঁ চব্জি বনালে আপোনাৰ চব্জি বনালে মোৰ লাগিব আপোনাৰ কি কি দিব লাগিব চব্জিত মই যি দিওঁ লাও দিওঁ বিলাহী দিওঁ কেপচিকাম দিওঁ তাত গাজৰ দিওঁ তাত মই আলু দিম তাত মই চয়াবিন দিম তাত মই আপোনাৰ কি দিম আৰু আৰু আৰু কিমান আছে কচু দিম তাত মই বন্ধাকবি দিম তাত মই ফুলকবি দিম তাত মই ওলকবিও দিব পাৰোঁ গতিকে গোটেইখিনি মই গুচাব লাগিব তাৰ বাকলিবিলাক গুচাব গুচাব লাগিব প্ৰথমতে তাৰপিছত আমি সৰু সৰুকৈ কাটিব লাগিব যাতে সিজে গতিকে বহুত ডাঙৰ ডাঙৰ কাটিলে নহ'ব বহুত ডাঙৰ ডাঙৰ কাটিলে মোৰতো নিসিজিবই গতিকে মই সৰু সৰুকৈ কাটিব লাগিব সৰু সৰুকৈ কাটি মই তাত সৰু সৰুকৈ কাটিব লাগিব তাত চেপাৰেটকে মানে বস্তুখিনি ৰাখিব লাগিব তাত মই চম্ভাৰ দিব লাগিব তাত পিয়াঁজৰ পিয়াঁজ কাটিব লাগিব জা জলকীয়া কাটিব লাগিব তাত হালধি হালধি লাগে নিমখ লাগে এইবিলাক টেমাবিলাক মই চাইড কৰি থ'ব লাগিব মই জানিব লাগিব হালধি টেমা কোনটো নিমখৰ টেমা কোনটো এইবিলাক মই জানিব লাগিব গতিকে শাক পাচলি দাইল এনেকৈ বনালে মই কাটি থ'ব লাগিব আৰু যদি মই মাংস বনাওঁ যদি মই মাংস বনাওঁ তেনেহ'লে মাংসৰ কাৰণে বহুত মেৰিনেশ্যন থাকে প্ৰথমতে মাংসটো মেৰিনে মেৰিনেশ্যন কৰিব লাগিব তাত দিব লাগিব আপোনাৰ হালধি নিমখ তেল পিয়াঁজ এইবিলাক দি মেৰিনেট কৰিব লাগিব আধা ঘণ্টা মান তাৰপিছত আধা ঘণ্টা থোৱাৰ পিছত আপোনাৰ তাত মই বস্তুখিনি বনাবৰ কাৰণে আপোনাৰ আলু কাটিব লাগিব তাত পিয়াঁজ কাটিব লাগিব তাত নহৰু বটা বটিব লাগিব তাত আমি আৰু বহুত ধৰণৰ ব মছলা আছে সেইবিলাক মেৰিনেট কৰিব লাগিব তাত গৰম মছলা আছে গৰম মছলাটো আমি খুন্দিব লাগিব হাতেৰে খুন্দনাত খুন্দিব লাগিব মিক্সিত মাৰিব পাৰোঁ তাত আজি আজিকালিটো মানুহে গৰম গৰম মছলা আপোনাৰ পিয়াঁজ নহৰু হাতেৰে নুখুন্দে গতিকে এইবিলাক আজি আজিকালি আজিকালি মিক্সিত বনোৱা মিক্সিত মাৰে গতিকে এইবিলাক মিক্সিত মাৰিব লাগিব গতিকে মই ৰা মই বনালে ভাত বনালে আপুনি ভাতৰ কাৰণে চাউল প্ৰথমতে মই যদি ভাতো বনাওঁ তেনেহ'লে ভাত বনালে মই প্ৰথমতে চাউলটো তিয়াই থ'ম কাৰণ চাউলটো তিয়াই থ'লে গেছটো ৰাহি হ'ব ফাৰ্ষ্ট আমি চাউলটো তিয়াই থ'ম আধা ঘণ্টা তাৰপিছত আমি কুকাৰত দিলে সোনকালে হয় চছপেনত দিলে অলপ দেৰি লাগে কিন্তু কুকাৰত দিলে আমাৰ ডায়েবেটিছৰ যোনবিলাক মানুহ আছে সেইবিলাকে কুকাৰৰ ভাতটো খাবলৈ বেয়া কিন্তু আমি চছপেনত দিলে চছপেনত যিহেতু আমি ভাতৰ যোনটো ভাতৰ যোনটো পানী আছে সেই পানীখিনি আমি আতঁৰাই দিওঁ বা পেলাই দিওঁ গতিকে সেই ভাতৰ ভাতটো আমাৰ চছপেনৰ ভাতটো আমাৰ ডায়েবেটিছৰ কাৰণে ভাল গতিকে আমি ভাত বনালে তেনেকুৱা কৰি আমি যদি ভাজি বনাওঁ ভাজি বনালে আমি কি কি ৰাখোঁ ভাজি বনালে আমাৰ ভাজিবিলাক যিমান ভাজোঁ ভাজি ভাজি খাওঁ আমি ধৰি লওক কোমোৰা খালে কোমোৰা সৰু জালি কোমোৰা বুলি কয় জালি কোমোৰাও আমি সৰু সৰুকৈ কাটি থওঁ কাটি থ'ব লাগিব ভাজি বস্তু বনোৱাৰ আগত আমি যিটো বস্তু বনাম বনোৱাৰ আগত আমি যেন ৰখি থাকিব নালাগে মানে তেলখিনি দিয়াৰ পিছত মই যদি ৰখি থাকোঁ তেনেহ'লে পিয়াঁজ পিয়াঁজখিনি দিলে পিয়াঁজখিনি ক'লা পৰি যাব বা তাত চৌকাটোত বা যোনটো চছপেনত বনাওঁ সেইটোত জুই লাগি যাব গতিকে আমি কি কৰিম যে আমি ভাতখিনি বা ভাজা ভাজিখিনি বা চব্জিখিনি বা আৰু যিয়ে নবনাওঁক দাইলখিনি বনালে আমি যি যি বনাম তাৰে আগত আমি যি যি বনাব লাগিব সেইখিনি আমি আমি সেই কৰিব লাগিব আমাৰ কি কয় যোগাৰ কৰি ৰাখিব লাগিব আৰু আমাৰ মাঁহতে আমাৰ কি হয় ৰাতি যদি আমি যদি নটাত ভাত বনাব যায় যায় তেনেহ'লে তাৰে আগতেই টিভি চাই পেলাই হ'লেও আমাৰ চব্জি কি কি বনাব ভাজি কি কি বনাব পিয়াঁজ কেইটা দিব নহৰু কিমান দিব সেইবিলাক আমাৰ কি হয় মাহঁতে আগতে কুটি থয় যাতে পিছত আমাৰ মানে ভাত বনাওঁতে বেছি টাইম নাখাতে বা আমাৰ যেতিয়া ভা ভাজি বনালে আমাক যদি পিয়াঁজ লাগে ভাজিত যদি আমাক যদি স্কচ বা আলু যদি ভাজি বনাওঁ তেনেহ'লে স্কচ আলুটো কাটিব লাগিব সৰু সৰুকৈ গতিকে আমি যদি তেল দি পেলাই স্কচ আলুটো কাটো তেনেহ'লেতো সেইটো নহ'ব গতিকে আমি প্ৰথমতে কাটিব লাগিব মানে প্ৰথমতে প্ৰস্তুতি কৰিব লাগিব ভাত বনোৱাৰ আগতে আমাৰ প্ৰস্তুতিটো কি মানে ভাত বনাব গ'লেই নহ'ব আপুনি ভাত বনাব জানিলেই নহ'ব আপোনাৰ ধৰি লওক ভাত বনাব জানে আপুনি কিন্তু আপুনি যদি প্ৰিপাৰেশ্যন কৰিব নাজানে আপুনি ভাতখিনি বনালেই হয় ভাতখিনি বনালে আপুনি ঠিকেই আছে ভাত বনাব জানে আপুনি সোৱাদেই বনায় কিন্তু আপুনি ভাত বনাই বনাই আপুনি তাত ৰখি থাকিব নোৱাৰিব নহয় আপুনি ভাত বনালে তাত আপুনি ৰখি থাকিবই নোৱাৰে আপুনি ভাত ষ্টেপ বাই ষ্টেপ কাম কৰিব লাগিব এই গৰমখনত আপুনি ষ্টেপ বাই ষ্টেপ নকৰিলে আপুনি কাম কেনেকে কৰিব আমাৰ মাহঁতে আমাৰ কিমান কষ্ট কৰিছে আমি ভাত বনালে আমাৰ কিমান কষ্ট হয় গতিকে আমি সেই কষ্টটো আমি জুইৰ আগত আমি জুইৰ কাষত যদি আমি যদি চব্জি কাটি থাকোঁতে নহ'লে আমাৰ বেছি কষ্ট হ'ব বা আমাৰ বেছি অসুবিধা হ'ব গতিকে আমি ভাত বনালে আমি চব্জি বনালে আমাৰ দাইল বনালে আমি ভাজি বনালে আমি যিমান কি নবনাওঁ কিয় সেই গোটেইখিনি বনালে আমাৰ কি হয় আমি গোটেই আগৰ প্ৰথমতে আমি প্ৰস্তুতিখিনি কৰিব লাগিব যে আমি ভাতখিনি বনাম বা আমি দালিখিনি বনাম বা আমি চব্জিখিনি বনাম বা ভাজিখিনি বনাম ভাজিখিনি আমি কি বনাম সেইখিনি আগতে কাটি থ'ব লাগিব ধৰি লওক আমি আজি ফুলকবি বনালোঁ বা বন্ধাকবি বনালোঁ বন্ধাকবি আলু ভাজি খাই বিৰাট ভাল লাগে গতিকে বন্ধাকবিটো আমি ডাইৰেক্টতো বনাব নোৱাৰোঁ চৰুত দিলেইটো নহ'ব আমি প্ৰথমতে বন্ধাকবিটো প্ৰথমতে বাকলি গুচাব লাগিব প্ৰথমকে তাৰপিছত আমি অলপ চাৰি পাঁচ ছয়টা মান খিলা বাকলিটো গুচোৱাৰ পিছত বন্ধাকবিটো সৰু সৰুকৈ কাটিব লাগিব সৰু সৰুকৈ কাটি অকল বন্ধাকবি ভাজা নাখায় তাৰে লগত আমি আলু দিম আলুটো আমি বাকলি গুচাব লাগিব সৰু সৰুকৈ কাটিব লাগিব গতিকে আলু বন্ধাকবি ভাজিলে আমি তেনেকৈ তাত আমি যদি বিন দিওঁ বিন দিলে আমি বিনটোও কাটিব লাগিব সৰু সৰুকৈ গতিকে দীঘল দীঘল কাটিলে নহ'ব সৰু সৰুকৈ কাটিব লাগিব গতিকে আমি ভাত বনোৱাৰ আগত আমাৰ প্ৰথমতে আমি ভাত বনাব গ'লে নহ'ব আমি ভাত কিহেৰে বনাম কি বনাম যদি আমি জানিব লাগে বা আমি ভাত যদি বনাব যাওঁ বা আমি যদি ভাত বনাবলৈ শিকিছোঁ বা ভাত বনাবলৈ আমি যদি জা জানিছোঁ কিন্তু আমি ভাত বনাব জানিলে নহ'ব ভাত বনোৱাৰ আগত আমাৰ কিখিনি কোনখিনি আমাৰ কামখিনি কৰিবলগা আছে সেইখিনি আমি প্ৰথমতে জানিব লাগিব গতিকে আমাৰ স্কুলত গ'লে নহ'ব যে প্ৰথম স্কুলত ল'ৰাজনক স্কুলত প্ৰথম গ'লে নহ'ব তাক ঘৰত ক খ খ ক খ গ ঘ অ এ বি চি ডি এইবিলাক শিকাই যাব লাগিব গতিকে আমি ভাত বনাব গ'লেই নহ'ব মানে ভাত বনোৱাৰ আগত আমাৰ কি কি প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু কি কি প্ৰিপাৰেশ্যন কৰিব লাগে সেইখিনি আমি জানিব লাগিব বা আমাৰ চব্জি বনালে আমাৰ কি কি প্ৰিপাৰেশ্যন লাগে সেইখিনিও জানিব লাগিব গতিকে মেইন মেইন মেইন কথাটো হ'ল যে আমি বস্তুখিনি বনোৱাৰ আগত আমি সৰু সৰুকৈ কুটি বা আমাৰ ঘৰৰ মানুহৰ ঘৰত যিখিনিয়ে বস্তু আছে ধৰি লওক আমাৰ তিনিটা তিনিটা ভেজিটেবুল আছে বা তিনিটা শাক পাচলিৰ বস্তু আছে সেই তিনিটা আমি প্ৰথমতে কাটিব লাগিব সেইটো মানে প্ৰথমতে সৰু সৰুকৈ পিচ কৰিব লাগিব তাৰপিছতে সেইটো আমি খাবলৈ যোগ্য হ'ম নহ'লে আমি যদি ভাত বনাওঁতে যদি আমি যদি কথা যদি কাটিবই নোৱাৰোঁ ভাত বনাওঁতে যদি আমি যদি ৰখি থাকোঁ তেনেহ'লে আমাৰ সেইটো মানে নহ'ব গতিকে আমি প্ৰথমতে ভাত বনালে মানে চব্জি বনালে পাচলি বনালে সেইটো নহ'ব যে আমি প্ৰথমতে বস্তুখিনি আমি কি কি কৰিম আমি কেনেকৈ কেনেকৈ সুন্দৰকে পৰিৱেশন কৰিম বা সুন্দৰকে কাটিম সেইখিনি আমাৰ প্ৰথমতে গ্ৰহণযোগ্য বা আমি সেইখিনি জানিব লাগিব গতিকে আমি শাক পাচলি মছলা এইবিলাক প্ৰথমতে কাটি ৰাখিব লাগিব ৰন্ধাৰ আগত আৰু আমি কি কি প্ৰথমতে পিয়াঁজ কাটো প্ৰথমতে তাৰপিছত নহৰু কাটো তাৰপিছত আমাৰ তেল তেল তেলখিনিও আমি যদি যা চাব লাগিব যে কিমান আছে বা আমি ভৰাব লাগিব বা আমি সংগ্ৰহ কৰিব লাগিব হালধি আছে নিমখ আছে আপোনাৰ জিৰা আছে গতিকে আপোনাৰ ধনিয়া আছে মান ধনিয়া আছে বহুত কিবা কানি মছলা আছে গৰম মছলা আছে মিট মছলা আছে এইবিলাক গোটেইখিনি আমি প্ৰথমতে সংগ্ৰহ কৰি ৰাখিব লাগিব আমাৰ ঘৰত চাব লাগিব যে আমাৰ কি কি আছে আমি যদি ঘৰ ভাত যদি বনাওঁ বা আমি যদি মাংস ধৰি লওক মাংসই বনালোঁ মাংস বনালে আমি যদি মিট মছলা নাথাকে তেনেহ'লে মাংস খাবলৈ সোৱাদ নহ'ব গতিকে মিট মছলা আছেনে চাব লাগিব সেইটো চাই পেলাই থ'ব লাগিব যে মাংস আছে আমাৰ ঘৰত আজি আমি প্ৰথমতে মাংসখিনি আমাৰ মিট মছলা লাগিব আমি ভাজিখিনি বনালোঁ ভাজিখিনিৰ কাৰণে ভাজিখিনিত অকল ভাজিখিনি তেতিয়াহ'লে নহয় নহয় ভাজিখিনিত দিবৰ কাৰণে আমাৰ পিয়াঁজ লাগিব গতিকে পিয়াঁজ যদি ঘৰত নাথাকে তেনেহ'লে ভাজিখিনি খাবলৈ সোৱাদ নহ'ব গতিকে পিয়াঁজখিনি আমাৰ আছেনে নাই চাব লাগিব গোটেই গোটেই আমি বনোৱাৰ আগত আমাৰ মানে কি হয় বনোৱাৰ আগত আমাৰ কি কি বস্তু লাগে সেইখিনি আমাৰ চাব লাগিব আমি মানে সেইখিনি জানিব লাগিব বা আমি সেইখিনি সংগ্ৰহ কৰিব পাৰিব লাগিব সেইখিনিয়েই